হেল্ল' এইটো কলেজ কেণ্টনৰ অ'নাৰত লাগিছেনে অঁ মই আপোনালোকৰে নিয়মীয়া কাষ্টমাৰ হয় মানে আপোনালোকৰ কেণ্টিনতে প্ৰায় মাজে সময়ে খোৱা বোৱা কৰোঁ তাত হেৰি চাহ চাহ কফিত চেনি চাহপাতৰ পৰিমাণটো কেতিয়াবা কম বেছি হয় আৰু কেণ্টিনখনো সিমান এটা চাফ চিকুন নহয় সেইকাৰণে বোলো কওঁচোন কথাষাৰ জনাই দিওঁ তেতিয়াহে নহ'লে আক' আন কাষ্টমাৰে বেয়াও পাব পাৰে নহয় অঁ অঁ হ'ব তেতিয়াহ'লে অঁ কোৱাৰ কাৰণে বেয়া নেপাব আৰু ঠিক আছে তেনেহ'লে ঠিক আছে ঠিক আছে হ'ব দিয়ক